নমস্কাৰ মোৰ নাম ৰিংকি দাস যিহেতু এতিয়া পিক চিজন চলি আছে গতিকে দিল্লীলৈ যোৱা যিকোনো এখন বিমান বিমানৰ টিকট এতিয়া মই পামনে আৰু এতিয়া টিকটৰ কিবা অফাৰ বা ৰেহাই আছে নেকি